আমাৰ গাঁৱৰ মানুহখিনি চহৰমুখী হোৱাৰ এটাই কাৰণ আছে যে আমাৰ গাঁৱত যিখিনি সুবিধা আমি নাপাওঁ সেইখিনি সুবিধা চহৰত পোৱা যায় তাৰ উপৰিও চহৰটো হৈছে আপোনাৰ মানে তাত আমি হয়তো নিজৰ খৰচাটো ওলাব পাৰোঁ বা পঢ়াটো আমি তাত নিজাকৈ ভালকৈ কৰিব পাৰোঁ দিনত আমি মানে চহৰত যদি দিনত আমি ক্লাছ কৰোঁ মানে এই মানে ইন কিবা এটা ধৰক কাম কৰোঁ কিন্তু ৰাতিৰ আমি ক্লাছ কৰিব পাৰোঁ বা সাতটাৰ পৰা যদি দহটা বজালৈকে যদি আমি ক্লাছ কৰোঁ সেইটো আমাৰ দুইটা কামেই হয় হয়তো পঢ়াটো হ'ব আমাৰ পঢ়াৰ খৰচটো আমি ওলাব পাৰিম কিন্তু আমি যদি গাঁৱত বাস কৰি থাকোঁ গাঁৱত বাস কৰিলে আমাৰ মানে যিটো আমাৰ ৰাতি ক্লাছ হয় ৰাতিৰ ক্লাছ হোৱা আমাৰ ওচৰত ক'তোৱে নাই কিন্তু আমি গুৱাহাটীত সেইটো সুবিধা পাওঁ পঢ়াটো হয় তাৰো উপৰি আপোনাৰ ইনকামৰ পথটো আমি তেতিয়া নিজে বাচি ল'ব পাৰোঁ নিজৰ খৰচাটো নিজে ওলাই ল'ব পাৰোঁ আৰু এটা হৈছে কি তাত কোনো মানুহ বহি নাথাকে আমি গাঁৱত থাকিলে কি হয় মানে একো কাম নাই আজি এনে বহি থাকিলোঁ কিন্তু টাউনততো সেইটোও নহ'ব টাউনত যদি আমি যাওঁ বা চহৰত যদি আমি যাওঁ যোৱাৰ লগালগ আমি এটা কথা ভাবিব লাগিব যে চহৰত যোৱাৰ লগালগ আমাক ৰুম লাগিব এটা ৰুমৰ ৰুমৰ ৰেণ্টটো যদি দিব লাগে আমি যদি পঢ়াটোও তেতিয়া সমানে আগবঢ়াই নিওঁ ৰুমত ৰেন ৰেণ্টটো দিব লাগিলে ৰুমৰ ৰেণ্ট দিয়াৰ আগত আমি ভাবিব লাগিব যে আমিতো পঢ়িম ইয়াতে কিন্তু ৰেণ্টটোও দিব লাগিব ঘৰৰ পৰা নিনিয়াকৈ যদি আমি পঢ়িব বিচাৰোঁ তেতিয়াহ'লেতো আমি কাম কৰিম যে ৰাতিৰ ক্লাছখিনি কৰিম দিনত আমি কিবা এটা কাম কৰিম সেই হিচাপত আমি দিনৰ কামখিনি কৰিলোঁ সন্ধিয়া হোৱাৰ লগালগ তাত মানে এইটো সুবিধা হয় যে ৰাতি আমি ক্লাছ কৰিব পাৰোঁ হয়তো আমি ৰাতি এটা বজালৈকে পঢ়িলোঁ দহটাৰ পৰা সেইখিনি মাজৰ সময়খিনি শুলোঁ আৰু পিছদিনা আমাৰ কামত মানে আমি আৰু জইন কৰিলোঁ কিন্তু গাঁৱত থাকিলে সেইটো সুবিধা নহয় তাৰ উপৰিও তাত মানে এইটো হয় কি আজিকালি চবেই চবৰে ওপৰত মানে নিৰ্ভৰশীল কোনো কাৰো ওপৰত নিৰ্ভৰশীল হৈ হৈ হ'ব নিবিচাৰে বা হৈ নাথাকে আৰু চবেই স্বাৱলম্বিতাৰ পথটো বা বাচি লয় সেই হিচাপত জীৱনসংগী বিচাৰি পোৱাটো সহজ কিয়নো মানুহজনক গম পায় যে এইজন মানুহৰ লগত মানে মই হয়তো জীৱনটো কটাব পাৰিম বা এইজন মানুহ মোৰ কাৰণে উপযুক্ত সেই হিচাপত মানে বিবেচনা কৰিব পাৰি আৰু গাঁৱত থাকিলে হয় কি কোনোবা একজন মানুহ যদি চিনি নোপোৱা মানুহ একজনৰ লগত যদি হঠাৎ মানে জীৱনসংগী বিচাৰিব যায় তেতিয়া বহুতখিনি সমস্যাৰ হয় সন্মুখীন মানে হয় মানুহজনক বুজি নাপায় অকস্মাৎ মানে জীৱনসংগী বিচৰাটোও টান তাৰ উপৰি মই চহৰত মানে চবখিনি সুবিধা হয় কি মই যাৰ যিটো প্ৰতিভা সেইটো প্ৰতিভা প্ৰকাশ কৰাৰ কাৰণে সুবিধাটো থাকে আমাৰ গাঁৱত নাথাকে গাঁৱত থাকে কোনটো মানে যিটো আমাৰ মানে নহ'লে নহয় সেইখিনি সুবিধাই থাকে কিন্তু বাহিৰত গোটেইখিনি সুবিধা আমি ল'ব পাৰোঁ বা আয়ত্ব কৰিব পাৰোঁ বা নাজানিলেও বেলেগৰ পৰা সুধি হ'লেও আমি এইখিনি ই কৰিব পাৰোঁ